আমাৰ অঞ্চলত অসমীয়া ভাষাটো নামনি অঞ্চলৰ নিচিনা নহয় আমাৰ ইয়াৰ উজনি অঞ্চলত লিখিত ভাষামতে স্পষ্ট কথিত ভাষা কোৱা হয় কিন্তু নামনি অঞ্চলত ভাষাবিলাক গেল খালে না এই তেনেকুৱাবিলাক কথা কোৱা হয়

আমাৰ ইয়াত লিখিত ভাষাৰ দৰে কথিত ভাষাবিলাক স্পষ্টকৈ কোৱা হয়